হয় ৰাজ্যখনত স্বাস্থ্যসেৱা লাভ কৰাটো মানুহৰ বাবে কিমান সহজ প্ৰশ্নটো হৈছে এইটো গতিকে ইয়াৰ উত্তৰ বহু দীঘলীয়া হয় বুলি মই ভাবোঁ যিহেতু এতিয়া আমি গাঁও অঞ্চলত থকা মানুহ আমি কেতিয়াবা ৰোগীক যেতিয়া হস্পিটেলত লৈ যাওঁ আমাৰ ধৰি লওক চিকিৎসালয়খন এজন মানুহ ৰোগীক ৰখাৰ উপযুক্ত নহয় বুলিয়েই মই ভাবোঁ যিহেতু আমাৰ আমি থাকোঁ গোলাঘাট জিলাত যিখন গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকা চিকিৎসালয় তাত মানুহবিলাক যেনেকৈ ৰাখিব লাগে যিমান ডিছটেঞ্চ থাকিব লাগিব মানুহৰ সেই ডিছটেঞ্চ নেথাকে উপৰ্যুপৰি মানে ধৰি লওক পৰ্যাপ্ত পৰিমাণৰ বেড নেথাকে এজন মানে ক'ত বা ফুটপাথত শুই থকা ভিক্ষাৰীৰ দ ভিক্ষাৰীৰ দৰে মানুহবিলাক পেলাই ৰাখে ডক্টৰ কেৱল দুবাৰ আহে চিকিৎসা দিবৰ কাৰণে ডক্টৰে ভিজিট কৰে হয় কেতিয়াবা ৰাতিপুৱা ৰাতিপুৱা এবাৰ কৰে হয় গধূলি এবাৰ কৰে বা নকৰে তে তেনেকুৱা ধৰণৰ আৰু পৰাপক্ষত দৰৱবিলাক মানে কি চৰকাৰী পৰ্যাপ্ত নেথাকেনে থাকে আমি বিশেষ নেজানো কিছুমান দৰৱ ধৰি লওক আমি নিজৰ পইচা ভাঙি পেলাই আনিবলগীয়া হয় আৰু তেওঁলোকক দিবলগীয়া হয় ইমাৰ্জেঞ্চী টাইমত এতিয়া ধৰক দৰৱবিলাক আমাৰ হাতত যদি পইচাও নেথাকে তেতিয়া তেওঁলোকে দিবলৈও বেছি ইচ্ছা নকৰে বা তেতিয়া কিবা বহুত খাতিৰ কৰাৰ পিছতহে বোলে এনেকুৱা তেনেকুৱা বুলি কোৱাৰ পিছতহে তেওঁলোকে কৰ'বাত মেনেজ কৰি দিয়ে গতিকে আমি ভাবোঁ যে এই চিকিৎসা সেৱাটো অকণমান উন্নত হ'ব লাগে চিকিৎসা সেৱাটো যথেষ্ট পিছ পৰি আছে ধৰক দৰৱ এই মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ হৈছে স্বাস্থ্যটো গতিকে এই স্বাস্থ্যটোৱে যদি আমাৰ জনসাধাৰণে যদি ভালকৈ সুবিধা নেপায় গতিকে এই মানুহখিনি অথলে মানে অনা মানে কি সময় নেথাকোঁতেই মৰি যাব দেখোন যে তেওঁৰ বয়স থাকিব তেওঁ জীয়াই থকাৰ ইচ্ছা থাকিব তাপা তেওঁ মৰিবলগীয়া হৈ যায় গতিকে এইখিনি বৰ সমস্যাজনিত কথা গা কৰি উঠিছে গতিকে ইয়াৰ ইয়াক মানে কি ধৰি লওক চৰকাৰৰ কাণত মই এটা মেছেজ দিব বিচাৰোঁ যে বিশ্ব সংস্থাকো মই জনাবও পাৰোঁ বিশ্ব স্বাস্থ্য সংস্থাকো জনাব বিচাৰোঁ যে ইয়াৰ বিকল্প হিচাপে আজি যেনেকৈ জনসাধাৰণে স্বাস্থ্যসেৱাটো পাব লাগে সেইমতে ধৰক আজি যোৱা মাত্ৰকে চিকি ৰোগীয়ে যেনেকৈ আল পৈচান যি ৰোগীয়ে যি চিকিৎসা পাব লাগে যেনে থাকিবলৈ বিচাৰে ৰোগীক যেনেকৈ ৰাখিব লাগে তেনেকৈ এটা সুচল ঠাই লাগিব আৰু আমি ফে মানে এই গৰমৰ দিনত বিগত গৰমৰ দিনততো ধৰক ফেনৰ অৱ ফেনৰো মানে কি যে ভল্টেজ নেথাকেনে কি নেথাকে নেজানো ফেন চেন নুঘুৰে উৰে মানে যিটো তেওঁলোকৰ এজন গাৰ্জেন যায় সেই গাৰ্জেনে গোটেই দিনটো বিচি থাকিবলগীয়া হয় বেমাৰীক এনেকুৱা ব্যৱস্থা আছে আমাৰ এইবিলাক অঞ্চলত গতিকে প্ৰাইভেট হস্পিটেল এতিয়া মানুহে যিমান পাৰে প্ৰাইভেট হস্পিটেললৈকে বগাবলৈ ধৰিছে চৰকাৰী চিকিৎসালয়লৈ নিয়াৰ কথাটো পইচা কম লাগে বুলি প্ৰথম অৱস্থাত নি নিবলগীয়া হয় কিন্তু মানুহ ধৰি লওক দহ দিন মানে কি দুদিনত ভাল হোৱা বেমাৰটো দহ দিনলৈ পেলাই ৰাখিব বিচাৰে এনেকুৱা ধৰণৰো হয় গতিকে ডক্টৰো সময়মতে নাহে সময়মতে ভিজিট নিদিয়ে ডক্টৰবিলাক ধৰি লওক দুটা বজাৰ মানে কি কিছুমান ডক্টৰতো নিজৰ নিজৰ চেম্বাৰ খুলি লৈছে সেই চেম্বাৰবিলাকত মানে তেওঁলোকে বিজি থাকে সেই গতিকে চিকিৎসা সেৱাটো বৰ্তমানলৈকে বৰ উন্নত নহয় বুলিয়েই মই ভাবোঁ সেইটো যিমান হ'ব লাগে এতিয়া যিটো ডিজিটেল লাইফ ডিজিটেল ইণ্ডিয়াৰ দিনতো ধৰি লওক যি এনেকুৱা এটা অৱস্থা হৈছে ইয়াৰ বিপুল ব্যৱস্থা এটা বিশ্ব স্বাস্থ্য সংস্থাই ল'ব লাগে গতিকে মই এইটোৱেই ক'ব বিচাৰিছোঁ